আমি আমাৰ খেতিৰ জন্তুবোৰক খেতিৰ সময়ত আমি খোৱা বোৱা যথেষ্টখিনি ধ্যান দিওঁ আৰু আমি সিহঁতৰ সময়ে সময়ে খোৱা বোৱাখিনি বহুত গুৰুত্ব দিওঁ আৰু আমি সিহঁতৰ বেমাৰ আজাৰ হৈছে নেকি সেইবাবে আমি পশু চিকিৎসালয়ৰ ওচৰত ডক্টৰৰ ওচৰত পৰামৰ্শ লৈ থাকোঁ আৰু সিহঁতক আমি ভালদৰে চোৱা চিতা কৰোঁ আৰু আমি খেতিৰ গৰুবোৰক সন্ধিয়া যদি গোহালিত বান্ধো আমি চাৰিওফালে ধোঁৱা দি পেলাই চাৰিওফালে মচুৰি আঁঠুৱা লগাই পেলাই আমি ভালদৰে ইহঁতক সুৰক্ষা দিওঁ যাতে ইহঁতে বেমাৰ আজাৰৰ পৰা ভালে থাকে আৰু আমাৰ খেতিৰ খেতিৰ জন্তু যেনে হাতীয়ে আমাক খেতিৰ খেতি খেতিবোৰক খাই বৈ যথেষ্টখিনি নষ্ট কৰি দিয়ে আৰু কিছুমান কীট পতংগ আছে কীট পতংগই আমাৰ ধানখিনি নষ্ট কৰি দিয়ে